মানুহ এজন শিক্ষিত হ'লে তেওঁৰ আচাৰ ব্যৱহাৰ ভাল হ'ব এই কথাটো ক'ব নোৱাৰি কাৰণ শিক্ষা হ'ল এটা পদ্ধতিগত শিক্ষা হ'ল এটা মানুহে শিকে কিন্তু আচাৰ ব্যৱহাৰ এইবিলাক এটা পৰিৱেশৰ কথা কোনো এটা ভাল পৰিৱেশত মানুহে যদি থাকে তাৰ পাৰিবাৰিক পৰিৱেশ যদি ভাল হয় তাৰ আচাৰ ব্যৱহাৰ ভাল হয় আৰু যদি কাৰোবাৰ পাৰিবাৰিক পৰিৱেশ ভাল নহয় সি শিক্ষিত হ'লেও তাৰ আচাৰ ব্যৱহাৰ ভাল নহয় ভাল নোহোৱাটো স্বাভাৱিক কিন্তু এইটোও ঠিক যে শিক্ষিত হ'লে শিক্ষিত হোৱাৰ ফলত এটা লাভ কি বহুতে নতুন গ্ৰহণযোগ্য আচাৰ সামাজিক যিটো আচাৰ সমাজৰ গ্ৰহণযোগ্য আচাৰলৈকে বিষয় বিষয়বিলাক শিক্ষিত হোৱাৰ পিছত শিকি লয় মানুহে এইটো প্ৰায়ভাগে দেখা পোৱা গৈছে বহুত পৰিয়ালৰ এটা বেয়া পৰিৱেশৰ পৰা আহিও শিক্ষিত হোৱাৰ পিছত মানুহৰ আচাৰ ব্যৱহাৰ তেওঁৰ পৰিয়ালৰ ল'ৰা ছোৱালীবিলাকে সু আচাৰ সু কৰিবলৈ শিকে এইটো হ'ল এটা জানিবলগীয়া কথা